মই ঠাণ্ডা চিজনত ভ্ৰমণ কৰি ভাল পাওঁ কাৰণ ঠাণ্ডা চিজনটো আপোনাৰ ফুৰিবলৈ ভাল লাগে আপোনাৰ ধৰক এতিয়া গৰম ছিজনত এতিয়া ফুৰি ভাল নালাগে ঠাণ্ডাত আপোনাৰ ধৰক ঘামপানী নোলায় ঘাম চাম নোলায় আকৌ কষ্ট ইমান নহয় আৰু ফুৰি ভাল লাগে ধৰক এতিয়া আপোনাৰ ঠাণ্ডাৰ দিনত এতিয়া পিকনিক ওলায় এতিয়া ক'ৰবালৈ আমি যাবলৈ ভাল পাওঁ আপোনাৰ ধৰক এতিয়া দূৰণি দূৰণিয়ে এতিয়া পিকনিকত এতিয়া লগৰ লগৰবিলাকত লগৰো ওলায় এতিয়া আপোনাৰ গৰম চিজনতটো তেনেকৈতো পিকনিকৰ প্লেছ নহয় পিকনিকত নেযায়ো এতিয়া জানুৱাৰীত হওক বা কিবা হওক তেনেকুৱা সেইটো সময়ত গৈ ভাল লাগে বাহিৰত জেগা চাই ভাল ভাল লাগে ফটো চটো মাৰি ভাল লাগে আৰু আপোনাৰ ধৰক বনভোজ বুলি কয় সেইবিলাক খাওঁগৈ ফুৰোঁ আপোনাৰ হাঁহি ধেমালি হয় লগৰ লগত যাওঁ ভাল লাগে বহুদিনৰ মূৰত বন্ধুগীতত বন্ধুকেইজন ক'ৰবাত থাকে কোনোবা এজন থাকে বেংলৰত কোনোবা থাকে বাহিৰত কালকাতা দিল্লী ক'ৰবাত থাকে আহে ঘৰত সেইটো সময়ত সেইটো সময়ত আহি লগৰ লগতে আমি আৰু পিকনিক বনভোজ খাওঁ বনভোজ খাই তেনেকৈ বাহিৰতে ফুৰি মেলি আৰু লগৰ লগত কথা পাতি ভাল বেয়া সেইবিলাক কৰি মেলি ধৰক এতিয়া বাহিৰলৈ যাওঁ শ্বিলং যাওঁ ক'ৰবাত যাওঁ সেইবিলাক আমি দুই চাৰি দুই চাৰি জেগা আমি ফুৰোঁ মানে এবাৰ ওলাই গ'লে আমি পোন্ধৰ দিন বিছ দিন তেনেকৈ হৈ পিনি আপোনাৰ ধৰক এদিন ক'ৰবাত থাকিলোঁ হোটেলত থাকিলোঁ তাত থাকি মেলি আপোনাৰ ফ্ৰেছ চ্ৰেছ হৈ মেলি আমি আকৌ যাওঁ এডখৰলৈ আকৌ বেলেগ এটা জেগা যাওঁ সেই তাত আমি ফুৰোংগৈ তাতো ফটো মাৰোঁ জেগা চাওঁ জেগা চাই মেলি লগৰ বন্ধু লগত তেনেকৈ আৰু ফুৰি মেলি আৰু বনভোজ চনভোজ খাই কৰি পিনি তেনেকৈ কৰি আহি ঘূৰি আহি ঘৰ পাওঁ